হেল্ল'

হেল্ল' হয় এইটো মাজুলীত লাগিছেনে এইবাৰ মাজুলীৰ ৰাস মই লখিমপুৰৰ পৰা কৈছিলোঁ মাজুলীত এইবাৰ ৰাস চাবলৈ যাম বুলি ভাবিছিলোঁ তাৰপিছত থকা মেলা খোৱা বোৱা ব্যৱস্থা লাভ কৰিব পৰা হ'বনে নহয় তাকে জানিবৰ কাৰণে ফোন এটা কৰোঁচোন পৰিয়াল যাম অঁ খোৱা বোৱা

আপোনালোকে দিব লাগিব

হয় হয় অঁ অঁ ঠিক হয় হেৰি আমি মানে গাড়ী লৈ নাযাওঁ আমি ট্ৰেইনত যাম ট্ৰেইনৰ পৰা নামি পেলাই মানে যাব পৰা ব্যৱস্থা তেনেকৈ সুবিধা আছে নাই বাৰু

অঁ হয় তাৰপিছত তাত আমি যেনিবা পালোঁ তাত গ'লো যেনিবা গৈ পেলাই এনেই সত্ৰ চত ফুৰিব পৰা এনেই যাব পৰা সুবিধা আপুনি কৰি দিব পাৰিবনে ঠিক আছে

অঁ অঁ

এদিনত কেনেকৈ ভৰিব লাগে এতিয়া

অঁ অঁ আপুনি বুক কৰি দিব অঁ আপুনি বুক কৰি দিব পাৰিব নহয় অঁ তাতে থাকিম চাৰি পাঁচদিনমান হ'ব মানে চাৰি পাঁচদিনত গোটেই সত্ৰখিনি ফুৰি হ'বনে নহয় অঁ অঁ

ৰাতি থকা মেলা খোৱা বোৱা সব আপোনালোকে যোগ ব্যৱস্থা কৰি দিব লাগিব অঁ অঁ অঁ অঁ আমি আমাৰ নিজৰ পৰিয়ালটোত পাঁচজন যাম আৰু লগত আৰু এটা পৰিয়াল যাব সেইটো তাত তিনিজন যাব

অঁ হয়

অঁ অঁ আৰু তেনেকৈ লগ পালে জনাম বাৰু আপোনাক এতিয়া মানে আমি নিজৰ পৰিয়ালটো যাম আৰু এটা পৰিয়াল যাব সেইটোহে গম পাই আছোঁ মানে ইখিনি বিশেষ গম পোৱা নাই

এনেই গেছ অঁ কৈ দিম অঁ অঁ অঁ এনেই সৰহীয়াকৈ গ'লেও একো অসুবিধা নহয় নহয় অঁ অঁ

অঁ অঁ অঁ হয় অঁ অঁ ৰাস আপোনালোকে য'ত দেখাই দিয়ে বোলে আমুক আমুক সত্ৰত যাওক তাত ভাল বা য'ত যাও দেখাই দিয়ে আমি ত'তে চাওঁ আৰু অঁ

অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ অঁ

অঁ

অঁ অঁ অঁ হয় এনেই ঠিক আছে হ'ব দিয়ক তেতিয়া মই আপোনাৰ লগত যোগাযোগটো ৰাখিম অঁ অঁ অঁ

অঁ ঠিক আছে অঁ

হয় অঁ

আপোনাক জনাম অঁ

অঁ ফেৰী পাম অঁ অঁ নিজৰ গাড়ী আপুনি গাড়ী পঠিয়াব লাগিব

হয় হয় অঁ অঁ ঠিক আছে

অঁ আমি মানুহ সৰহ হ'লে ৰিজাৰ্ভ কৰি ল'ম আৰু

অঁ অঁ

অঁ অঁ অঁ তেনেকেই ল'ম বুলি ভাবিছোঁ অঁ অঁ ঠিক আছে হ'ব তেতিয়া মই যোৱাৰ আগত আপোনাক জনাম

অঁ

অঁ অঁ ঠিক আছে ধেৰ মানুহ যায় অঁ অঁ অঁ অঁ সেইকাৰণে ভাবিছোঁ যাম বুলি নিম অঁ অঁ অঁ অঁ ঠিক আছে হ'ব দিয়ক মই আপোনাক জনাম